চকুৰ যতন ল'বলৈ হ'লে আমি প্ৰথমতে ৰাতিপুৱা আমি মুখ ধুই দুয়োখন হাতে চকু হাত দুখন চকু দুটাত দুই ছেকেণ্ডমান এনেকৈ আমি ধৰিব লাগিব আৰু খুব চফা পানীৰে চকুত পানী মাৰিব লাগিব তেতিয়া আমাৰ চকু ভাল হৈ থাকিব আৰু চকু সদায় আমি ভাল পানীৰে ধুব লাগে নহ'লে ধূলি বালি হ'লে কিবাকিবি সোমাই থাকে সেইকাৰণে আমি চকু দুটা অতি যতনে ৰাখিব লাগে আমাৰ মেইন চকুৱেই চকু নহ'লেতো কোনো হেৰি নাই সেইকাৰণে আমি সদায় চকু যতন কৰি ৰাখিব লাগে চকু বেছি চকুৰে মানে লিখাত ধৰক ফুল চুল বচাৰপৰা ধৰি এনেকুৱা কামবোৰ কৰিলে আমাৰ চকু অতি সোনকালে বেয়া হয় তথাপিতো আমি কৰিলেও চকুকেইটাৰ কাৰণে আমি হয়তো যতন ল'বই লাগিব সেইটো কাৰণে আমি খুব সঘনাই চকুকেইটা খুব চফা পানী মাৰি মাৰি দিনটোত চাৰি পাঁচবাৰকৈ আমি চকু চফা পানীৰে ধুই থাকিব লাগে তেতিয়াহে আমাৰ চকুৰ অলপ ভাল হৈ থকাৰ সম্ভাৱনা থাকে